আছো ভালেই কোৱাচোন তোমাৰ খবৰ অঁ অ' এতিয়াটো বতৰৰ কথা নকবাই আৰু এতিয়া বতৰ তোমাৰ কেনেকুৱা বুলি মই ক'ম এতিয়া এই ৰ'দ এই বৰষুণ বতৰ খুবেই বেয়া তাৰমানে এতিয়া সময়টোৱে এনেকুৱা হয় হয় হয় এতিয়া যদি তোমাৰ এই ৰাতিপুৱাৰ পৰা দুপৰীয়া যদি এটা বজালৈকে পূৰা ৰ'দ দি আছে তাৰ পিছত তোমাৰ আকৌ হঠাৎ এঘণ্টামানৰ কাৰণে মানে একে বহুত বৰষুণ দিয়ে তাৰপিছত আকৌ ৰ'দ ওলায় সেনেকুৱা মানে বতৰটো আৰু তোমাৰ মানে এনেকুৱা হৈছে যে এই বতৰ বৰষুণ বেছি হোৱাৰ কাৰণে আমাৰ খাল বিল চববিলাক পানীৰে ভৰি গৈছে তাৰোপৰি অঁ তাৰোপৰি বানপানী হৈছে ঠায়ে ঠায়ে বানপানী আৰু মানে বতৰ খুবেই বেয়া বুলিয়েই ক'ব পাৰি এতিয়া তুমি আহিম বুলি ভাবিছা নেকি অঁ এতিয়া নহাটোৱে ভাল হ'ব নেকি এতিয়া এতিয়া নহাটোৱে ভাল হ'ব কাৰণ বতৰৰ এনে আকস্মিক পৰি পৰিৱৰ্তনৰ বাবে মানুহৰ জ্বৰ চৰ্দিও হ'বলৈ লৈছে কাৰণ এই ৰ'দ দিছে এই বৰষুণ দিছে তেনেকুৱা মানে আৰু তাতে তোমাৰ এনেকুৱা হৈছে ওচৰৰ এনেকৈ চুবুৰীয়া ৰাজ্য কিছুমানত তোমাৰ হেৰি এৰি দিছে নদী বান্ধৰ যিটো পানী সেই পানী এৰিছে ভূটানে পানী এৰিছে তাৰ ফলত নামনি অসম গোটেই পানীৰে গোটেইখন বুৰি গৈছে মানে খাল বিল পথাৰ এইবোৰ তোমাৰ পানীৰে ভৰি যোৱাৰ উপৰিও মানুহৰ ঘৰটো পানী উঠিছে মানুহৰ মানে একে হাহাকাৰ লাগি আছে আৰু আৰু বজাৰত মানে তোমাৰ বস্তুৰ জুই চাই দাম তুমি একো পাচলি কিনিব যোৱা তাতো তোমাৰ মানে হয় বহুত দাম আৰু একো বস্তু পোৱাও নাযায় গতিকে এতিয়া মানে তুমি নহাটোৱে ভাল হ'ব নেকি আচলতে বতৰৰ কথাটোতো চৰকাৰৰ হাতত নাই বাৰু চৰকাৰেটো একো কৰিব নোৱাৰে বতৰৰ ক্ষেত্ৰত কিন্তু অঁ বানপানী ৰোধৰ ক্ষেত্ৰত সেইটো কৰিব পাৰে নদী খা নদী খান্দিব পাৰে বা তেনেকৈ বান্ধবোৰ বা মথাউৰী মজবুত কৰি দিব পাৰে কিন্তু এতিয়া বেলেগে পানী এৰি দিলে হয় বেলেগে পানী এৰি দিলেতো আমাৰ চৰকাৰেও একো কৰিব নোৱাৰে বা গোটেই নদী ভৰি আকৌ পানী পাৰ বাহিৰ হৈ যায় অঁ তেনেকুৱা আৰু অঁ সেই সেই সেইয়াই আৰু গতিকে তুমি এতিয়া আহিব নালাগে বতৰ খুবেই বেয়া আৰু আহি ইয়াতে তুমি হেৰি হ'ব বেমাৰো হ'ব ঠিকে আছে দিয়া এতিয়া নালাগে আহিব পূজা পূ পূজাৰ ওচৰত আহিবা ঠিক আছে দিয়া অঁ অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে